ভাষা ব্যৱহাৰ কৰি আমি মানুহবিলাকে এজনে আনজনৰ লগত কথা বতৰা বা ভাৱ বিনিময় কৰোঁ মানুহৰ যোগাযোগৰ মাধ্যম হিচাপে ব্যৱহাৰ হোৱা একমাত্ৰ জৰিয়া হৈছে ভাষা ভাষা অবিহনে আমি আমাৰ মনৰ ভাৱ ব্যক্ত কৰিব নোৱাৰোঁ ভাষা ব্যৱহাৰ কৰিহে আমি আমাৰ মনৰ ভাৱ বা মনত চলি থকা কিছুমান কথা প্ৰকাশ কৰিব পাৰোঁ প্ৰথম অৱস্থাত মানুহবিলাকে ভাষা নিজৰ মনৰ ভাৱ ব্যক্ত কৰিবলৈ ভাষা ব্যৱহাৰ নকৰিছিল তেওঁলোকে কিছুমান শাৰীৰিক ভংগীমা বা চিঞৰ বাখৰৰ জৰিয়তে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছিল আৰু পৰৱৰ্তী সময়ত এখন দেশে আন এখন দেশৰ লগত যোগাযোগ কৰিবলৈ দূত কপৌ চৰাই বা বা চিঠি পত্ৰৰ ব্যৱহাৰ কৰিছিল এখন দেশে আন এখন দেশৰ লগত যোগাযোগ কৰিবলৈ এই তিনিটা মাধ্যমেৰে ব্যৱহাৰ কৰিছিল তেওঁলোকে বিভিন্ন দেশৰ লগত যোগাযোগ বা ব্যৱসায় বাণিজ্য কৰিবলৈও দূতৰ ব্যৱহাৰ কৰিছিল